হেল্ল' তই আজি ফ্ৰী আছা ন গধূলি যাবি নেকি এক ঠাইত ফুৰিব

অলপ জিৰাবি সোনকালে যাওঁ তেতিয়া দেৰিলৈ ফুৰিব পাৰিম এই বায়'ডাইভাৰ্চিটি পাৰ্কৰ ফালে ক'ৰবাত যাওঁ নেকি এইফালে পাৰ্কত ফুৰি অলপ গধূলি টাইমত ভালো লাগিব এনেকুৱা ঠাণ্ডা বতৰ অঁ কেইটালৈ নাই নাই মই বেলেগক লগ ধৰিম আৰু কোন কোন কোন আছিল তোৰ লগৰ কেইটাক লগ ধৰচোন তেতিয়া একেলগে গাড়ী লৈ যাব পাৰিম অঁ এনেই ফ্ৰী কেইটা মানত হ'বি কেইটামানলৈ ফ্ৰী হ'বি হয় নেকি পাঁচটাত হ'লে দেৰি হৈ যাব অলপ দুটাত মানলৈ হ'লে ভাল অঁ বাকী কেইটাই ৰেডি হ'ব লাগিব অঁ তাতে আৰু কিবা খোৱা লোৱা ক'ত কৰিবি গধূলি এইফালে ফাষ্টফুড লাইনৰ হেৰি ফালে যাবি ন

এই তহঁতে পাৰ্টি ক'ৰ' নেকি তাকে শুধিছোঁ মই তহঁতে এইফালে পাৰ্টি কৰিব যাবি নেকি বুলি সুধিছিলোঁ অঁ অঁ মই লগৰ কেইটা লগ ধৰি তোক জনাই আছোঁ